এঘাৰ ব'হাগ দুহেজাৰ বাইছ তেৰ আহিন দুহেজাৰ চাৰি পোন্ধৰ আহাৰ দুহেজাৰ ন পাঁচ ভাদ দুহেজাৰ দুই ছয় শাওণ দুহেজাৰ এক